লিখাৰ প্ৰক্ৰিয়া অনুসৰি মই সাধাৰণতে সময় উপযোগী যিটো বাস্তৱিক কথা হয় সেই বিষয়বস্তুৰ ওপৰত লিখিবলৈ অলপ চেষ্টা কৰোঁ যদিও প্ৰায় ক্ষেত্ৰতে লিখাবোৰ সম্পূৰ্ণ নহয়গৈ কিন্তু হ'লেও বা স সম্পূৰ্ণ হ'লেও মানে ধৰক বিষয় বস্তুটোৰ পৰা অলপ ফালৰি কাটি কিছুমান বিষয় বস্তু গুচি যায় হ'লেও লিখিবলৈ চেষ্টা কৰোঁ আৰু তাৰ কাৰণে মই আউটলাইনটো ব্যৱহাৰ কৰোঁৱেই আৰু মানে ধৰক কেতিয়াবা প্ৰয়োজন হয় সময় উপযোগীকৈ কেতিয়াবা কিছুমান ধৰণৰ পৰামৰ্শ ল'ব লগা হয় আৰু প্ৰথমতে অলপ লিখি লওঁ ৰাফকৈ কিছুমান কথা বস্তু লিখি লওঁ তাৰপিছতে আকৌ পুনৰীক্ষণ কৰোঁ বস্তুটো কেনেকুৱা হৈছে কি কথা সেইখিনি পুনৰীক্ষণ কৰোঁ পুনৰীক্ষণ কৰাৰ পিছত মই ধৰক বিষয় বস্তুটো ভাল হৈছেনে বেয়া হৈছেনে আৰু বিষয় বস্তুটো মই বিচৰাটো হৈছে গৈ নাই তাৰকাৰণে পুনৰীক্ষণটো বৰ জৰুৰী হয় আৰু সেই বিষয়বস্তুটোৰ ওপৰত লিখিপেলাই বস্তুটো মনোগ্ৰাহী হৈছে নে নাই এজন মোতকৈ বা মোৰ ওপৰত কোনোবা এনেকুৱা লিখা মেলা কৰা থকা মানুহ কেতিয়াবা তেওঁলোকৰ পৰামৰ্শ লওঁ আৰু মোৰ বিষয়বস্তুটো সাধাৰণতে ধৰক মামণি ৰয়ছম গোস্বামী হওক বা ধৰক হীৰেণ ভট্টাচাৰ্য্যদেব নহ'লে হোমেন বৰগোহাঞিদেব নহ'লে তেনেধৰণে যিখিনি অনুপ্ৰাণিতমূলক মানে ধৰক লেখা প্ৰস্তুত আগতে কৰি গৈছে মননশীল তেওঁলোকৰ লিখাসমূহৰ ওপৰত মই অধ্যয়ন কৰোঁ অধ্যয়ন কৰি কিন্তু তেওঁলোকৰ লিখাসমূহ মই কেতিয়াও মই নিজৰ লিখনিত ব্যৱহাৰ নকৰোঁ তেওঁলোকৰ খালী অনুপ্ৰেৰণা হিচাপেহে তেওঁলোকৰ বিষ্যবস্তুখিনি মই লওঁ আৰু তেনেধৰণে কৰি মই লিখিবলৈ চেষ্টা কৰোঁ আৰু মনোগ্ৰাহী হ'লে যিকোনো ধৰক সামাজিক মাধ্যমতেই হওক বা পেপাৰতেই হওক বা পেপাৰ মানে বাতৰি কাকততেই হওক বা কিছুমান আলোচনীতেই হওক প্ৰকাশৰ কাৰণে এৰি দিওঁ আৰু এনেধৰণে মই পৰামৰ্শ বুলি ক'লে মোতকৈ জ্যেষ্ঠজনৰ পৰামৰ্শ লওঁ যিজন এই বিষয়ত অভিজ্ঞ তেওঁলোকৰ ওচৰত পৰামৰ্শ লওঁ ইমানেই